হেল্ল' অন্নপূৰ্ণা হোটেল পিনু দা হয়নে পিনু দা মই মণ্টোৱে ক'লো অঁ এ কাইলৈ মোৰ ছোৱালীজনীৰ বাৰ্থডে আছিলে আপোনাৰ ধৰি লওক এশটামান মানুহ হ'ব সেইটো কাৰণে মিঠাই চিঠাই অলপ লাগিছিলে দিব পাৰিব নাই অঁ পে'মেণ্টটো মই কাইলৈ ৰাতিপুৱাই কৰি দিম আপুনি ডেলিভাৰীটো খালী মোক নটামান বজাত কৰি দিব পাৰিব অঁ ঠিক আছে তেতিয়াহ'লে মোৰ মিঠাই লিষ্টখন লিখি লওকচোন অঁ লিখি লওক আপুনি দিব মোক এই দছটা দছটা বেছিকৈ দিব দেই অকল বস্তুকেইটাৰ নামেহে কৈ দিছোঁ ধৰি লওক এশটা মানুহ আৰু দছটাকৈ বেছিকৈ দিব ধৰি লওক আপুনি চিঙৰা দি দিব এশ দছটা তাৰপিছত দিব চিঙৰা লগত জেলেপী জেলেপী জেলেপী দি দিব জেলেপী এশ দছটা দি দিব তাৰপিছত আৰু কি দিব বুনিয়া ভুজিয়া বুনিয়া ভুজিয়া দি দিব পাঁচ কেজিমান দুইটা মিক্স কৰি দিব দুইটা মিক্স কৰিপিনে পাঁচ কেজি দি দিব ভুজিয়াটো অলপ বেছিকৈ দিব বুনিয়াটো কম দিব ভুজিয়া তিনি কেজিমান দিব বুনিয়া দুই কেজি দি দিব ঠিক আছে লিখিলে নাই অঁ লিখি লওক তাৰপিছত দি দিব আপুনি ৰসগোল্লা ৰসগোল্লা নহয় আপুনি হেৰি দিব লালমোহন দি দিব লালমোহন দি দিব আপুনি এশ দছটা তাৰপিছত আৰু কি দিব কালাকাণ আছে অঁ কালাকাণ দি দিব এশ দছটা দছটামান বেছিকৈ লাগিব দছটা দছটা বেছিকৈ দিব তাৰপিছত দিব আপুনি আৰু কি মিঠাই দিম অহহ' আপুনি মিঠা দৈ আছে মিঠা দৈ অঁ মিঠা দৈ দি দিবচোন আপুনি চাৰি কেজিমান চাৰি কেজি মিঠা দৈ দিব আৰু মিহিদানা হ'ব অঁ মিহি দানা দি দিব আপুনি দুই কিলোমান চাৰিকিলো মিঠা দৈত মিহি দানা দুই কিলো নেলাগে এক কিলো এক কিলো দি দিব এক কিলো মিহি দানা দি দিব তাৰপিছত দিব আপুনি জেলেপী ক'লো নি বাও জেলেপী এ বাদ দিয়ক এটা কাম কৰক এইখিনি আপুনি মোক ৰাতিপুৱা নটামান বজাত পোৱাই দিব আপোনাৰ টোটেল পে'মেণ্টটো কিমান হয় লিখি পঠিয়াই দিব মই আপোনাক গুগল পে' কৰি দিম নটা বজামানত পঠিয়াই দিব ঠিক আছে অকে অকে অঁ মই কাইলৈ দি দিম ৰাতিপুৱাই দি দিম পে'মেণ্ট